আমাৰ গাঁৱত মলত্যাগ কৰাটো সাধাৰণ কথা নহয় নানান ধৰণৰ বেমাৰ ব্যাধি হয় আৰু তাত মাখি পৰিলে আহাৰত পৰি মানুহক বেমাৰ অৰ্জন কৰে আৰু মুকলিত লেট্ৰিন কৰাটো ইমান ভাল নহয় চৰকাৰে বহুতো সুবিধা দিছে চৰকাৰে মলত্যাগ কৰিবলৈ সুবিধা দিছে সেইমতে কৰিব লাগে আৰু